অঁ তোলন দা হয় নাই বাৰু অঁ আপোনাৰ দোকানলে মই অথনি গৈছিলোঁ আপোনাৰ দোকান বন্ধ আছিলে আকৌ অঁ তাকে ভাবিছোঁ তেনেকুৱাই কিবা হ'ব বুলি অঁ অঁ মোক মানে হেৰি চব্জি অলপ লাগিছিলে অকণমান মানে ভাল ফ্ৰেছ মানে এইকেইদিনই আৰু মোক বন্ধাকবি বেঙেনা আৰু ৰঙালাও এনেকেই কেইটামান লাগিছিলে মানে হয় হয় মানে অঁ মানে হে মোৰ হেৰি মানে ঘৰতে ভকত তিনিজনক সেই ভাত খোৱাবলৈ ক'লে মানে সেইকাৰণে লাগিছিলে

অঁ তাকে হয় হয় অঁ

অঁ অঁ অঁ আপুনি সেই দাম দৰকেইটা চাই মেলি দিব আৰু ইনেই ৰঙালাওৰ দামটো চাগে ইমান বেছি নহ'ব চাগে ন অঁ অঁ অঁ তাৰ পিছত ইফালে বন্ধাকবি অঁ অঁ কেজি অঁ অঁ হ'ব আপুনি মিলাই মেলি দিব আপোনাৰ পৰা লৈয়ে থাকোঁ নহয় পাচলি মই কাইলৈ ৰাতিপুৱাই যাম চাই মেলি দিব আৰু আপুনি হ'ব দিয়ক ঠিক আছে অঁ